হয় মোৰ বস্তুটো বহুতো সহায় কৰিলে মোক বিভিন্ন ক্ষেত্ৰত আৰু মই ধন্যবাদ জনাব খুজিছোঁ যিসকলে মোক বস্তুটো কিনিবলৈ তেখেতসকলে কৈছিলে আৰু এটা ঋনাত্মক দিশো আছে যে বস্তুটো বহুতদিন নিটিকিলে আচলতে সি বেয়া হৈ থাকিলে সেইটো এটা ঋ ঋনাত্মক দিশ বুলি মই ভাবোঁ বাকী আমি চাবলৈ গ'লে বস্তুটোৱে মোক বহুতো সহায় কৰিলে ত' সেইটো কাৰণে মই ধন্যবাদ জনাব বিচাৰিলোঁ